অঁ মই দাদা বিশ্বনাথ চাৰিআলিৰপৰা কৈছিলোঁ এইটো অংকুৰাজ বৰাৰ তাত লাগিছেনে মই বিশ্বনাথ চাৰিআলিৰপৰা ক'লোঁ দাদা আপোনাৰ খবৰ ভালনে বাকী আপোনাৰ মই গানবোৰ শুনি থাকোঁ ভাল লাগে অঁ মই আপোনাৰ এজন মানে বহুত ডাঙৰ অনুৰাগী বুলি ক'ব পাৰি অঁ তাকে এইবাৰ বিশ্বনাথ চাৰিআলিৰ ফালে কিবা প্ৰ'গেম চগেম আছেনে আৰু বাকী প্ৰ'গেম ক'ত ক'ত আছে এইবাৰ হয় হয়

বাকী নতুন গান চান এইবাৰ আহিবনে এতিয়া অঁ দাদা আপোনাক লগ পাম বুলি আশা থাকিল অঁ অঁ ঠিক আছে হ'ব দিয়ক